জীৱ জন্তুৱে কামোৰা যেনে সাপে খুটা বা পোকে কামোৰাৰ পৰা ৰক্ষা পোৱা কিছুমান উপায় হৈছে সাপে কামোৰিলে সদায় যিখিনি জাগাত কামোৰে তাৰ ওপৰত কাপোৰেৰে টাইটকৈ বান্ধি দিব লাগে আৰু লগত লগত হস্পিটেললৈ লৈ যা লাগে তাত এটা বেজি দিয়া হয় সেই বেজিটো দিলে তাৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু পোকে কামোৰিলে সদায় পোকে কামোৰা জাগাকণত টিপি টিপি তেজকণ উলিয়াই দিব লাগে আৰু তাত যিকোনো পোকে কামোৰিলে পিঁয়াজ বা নিমখ সানি দিব লাগে